অঁ অট' চলাই আছেনে অঁ হেৰি আকৌ যাব লাগিছিল এই খোৱাঙলে অঁ কিমান ল'বনো ভাড়া খোৱাঙলে খোৱাঙ লৈকে এহেজাৰ কম নহ'ব অঁ আঠশ মান ল'ব অঁ তাৰ পৰা পিকনিক চিকনিকলে নিব পাৰিবনে নোৱাৰে পিকনিক যাম পিকনিকলে যাব দহজনীমান ধৰিব নাই দহজনী

এক জানুৱাৰী দিনাখন যাম বুলি ভাবিছোঁ পৰা হ'ব নহয় খোৱাং নহয় এই কি কয় এইটো বগৰী চাপৰি খোৱাঙলে এনেই এনেহে যাবলে ওলাইছোঁ ফুৰিবলে যাবলে ওলাইছোঁ খোৱাঙত

বগৰী চাপৰিলে যাম এক জানুৱাৰীত অঁ

আঠজনী ন অঁ অঁ অঁ বগৰী চাপৰিলে এতিয়া কিমান লোৱা হয় বাৰশ হ'ব বাৰু মই মানুহখিনিক ক'ব লাগিব গোটাব লাগিব যে গোটাই মেলি কৈ দিম আৰু কিমান হয় অঁ হেৰি অট'খন নতুনে হৈ আছে নেকি অঁ কিমানদি লোৱা হ'ল অট' অট'খন কিমান দি লোৱা হ'ল

ইমান কমত পালে

এতিয়া হেৰি মই এডোখৰ মৰাণ বুলি ক'লেও বেয়া নহয় মৰাণ মানে গাঁৱলে সোমাব লাগে আৰু অলপ অঁ অঁ লোকেশ্যন চাই আহিব পৰা হ'ব আকৌ ন মই পঠিয়াই দিম বাৰু লোকেশ্যনটো

অঁ চাৰ্ভিছিং আমি আকৌ এক তাৰিখ বুলি কৈছিলোঁ আকৌ নে হাঁ হাঁ এক তাৰিখে ফাইনেল হ'লেও মানুহখিনি গোট খাই লওঁচোন গোট খাই লওঁ এক তাৰিখ বুলি কৈছোঁ আৰু আগে আগে আগে ভাড়াটো হেৰি কৰি ল'ব লাগিবতো

অঁ তাৰপিছত হেৰি কিমান এতিয়া দহ দহজনী হ'লে বাৰজনী বাৰজনী নধৰিব নেকি বাৰজনী হ'লে তেতিয়া এশ টকাকে তুলিব পৰা হ'ব আকৌ বাৰজনী যেনে তেনে ধ বাৰজনী যেনে তেনে ধৰাব ধৰাব পৰা হ'লে এতিয়া মানে এশ টকাকে তুলিব পাৰিলোঁহেঁতেন আৰু আছে দে শকতে মানুহ কেইগৰাকী অঁ তাতে আকৌ সৰু সৰু ল'ৰাও আছে নহয় মাকৰ লগতো সৰু ল'ৰাটো যাবই

এতিয়া কিমানখিনি হেৰি হয় আৰু

অঁ অঁ অঁ হ'ব